আমাৰ অঞ্চলত উপলব্ধ কিছুমান পৰিবহণ সুবিধা হ'ল ৰে'লগাড়ী আমাৰ ইয়াতে ৰে'লৰ সুবিধাটো খুবেই ভাল ৰাতিপুৱা সময়ত আহিব পাৰে তাৰপিছত গধূলি সময়ত ঘূৰি যাব পাৰে বাছৰ সেৱাটো ভালেই বুলি ক'ব পাৰি আপোনাৰ ৰাজ্যিক বাছবোৰ ৰাতিপুৱা সময়ত যায়গৈ আকৌ গধূলি সময়ত আহি আহে বাকী আপোনাৰ অটোৰিক্সাৰ সুবিধাটো ভালেই আৰু আপোনাৰ অহা যোৱা কৰিবলৈ ভাল কিন্তু অটোবোৰ বেছি দূৰলৈ নাযায় আপোনাৰ ৰৌতাৰপৰা ওদালগুৰি উদালগুৰিৰপৰা আপোনাৰ ভৈৰৱকুণ্ড এনেকুৱাকৈহে চলে আৰু